হেল্ল' হেল্ল' অঁ কমল অ' বৰ ডাঙৰ বিপদ এটাত পৰিলোঁ ভাই হৌৰা কি ক'ম তুমিতো মোৰ চিনাকি ন তুমি তুমি অ'লা চলোৱা মই জানোঁ তুমি অ'লা চলোৱা তুমি কেইদিন হৈছে অ'লা চলোৱা তুমি অ'লা চলোৱাৰ আগৰপৰাই তো তোমাক মই একদম কৈশোৰ অৱস্থাৰ পৰাই পাইছোঁ মই হয় নে নহয় কোৱা বাবা হাঁ আচ্ছা চোৱা তুমিও এতিয়া গুৱাহাটীত থাকা ময়ো গুৱাহাটীত থাকোঁ মোক এটা বিপদত সহায় কৰা বাবা মই বৰ ডাঙৰ বিপদত পৰিছোঁ অ' বাবা আঁ অঁ কি শুনা কওঁ ৰ'বা মই নহয় অধৈৰ্য্য হোৱা নাই তাৰমানে চোৱা মই ভৰলুমুখৰপৰা মই তোমাৰ এই হেৰিয়ালৈ হাতীগাঁৱলৈ আহি আছিলোঁ হাঁ এই তোমালোকৰ অ'লা অ'লা এখন লৈ পেলাই এই কিনো মোৰ ভাই মই বৰ টেনশ্যনত আছোঁ দুদিনমানৰ পৰা জানানে আঁ এই বৰুৱাৰ গাটো ভাল নহয় অ বোপাই আঁ এই হেৰি মোৰ কি মোৰ গোটেই গোটেই তোমাৰ এই কি বুলি ক'ম মই তোমাক এতিয়া মোৰ যিমানবিলাক তোমাৰ এই হেৰি আছিলে এ টি এম কাৰ্ড আছিলে তাৰপিছত তোমাৰ এই হেৰি আছিলে এই তোমাৰ এই এইবিলাক কাৰ্ডবিলাক তোমাৰ এই ভোটাৰ আই ডি কাৰ্ড টাৰ্ড এইবিলাক গোটেইবিলাক মোৰ সেই পাৰ্চটোতে থয় জানানে মই মূৰ্খ এটা হাঁ তুমি মোৰ হেৰাই গ'ল নহয় তুমি কিবা এটা কৰা বাবা হাঁ পাৰিবা কৰিব তুমি কোনখিনিতে আছা এতিয়া অহ পেচেঞ্জাৰ লৈ গৈ আছা আচ্ছা একো নাই একো নাই মই তোমাৰ এইটো নম্বৰটো আছেই নহয় মই তোমাক লগ ধৰিম মই তোমাক গোটেইখিনি কি কি কৰিছিলোঁ কেনেকৈ ক'ত কাক ক'ল কৰিছিলোঁ কি দি দিম মোক এইটো এইটো সহায় কৰা সোণটো পইচা নালাগে পইচা তাত নায়ো পইচা কিমান আছেনো খুব বেছি চাৰিশমান টকা আছিলে পইচাটো বাদ দিয়া মোক সেই ড্ৰাইভাৰজনে মোক খালি এই মানিবেগত থকা তোমাৰ এই এ টি এম কাৰ্ড টে টি এম কাৰ্ড পিন নম্বৰ চিন নম্বৰ গোটেইবিলাক আছিলে অ' সোণটো কিবা এটা কৰা আৰু ভাই একে গাঁৱৰ মানুহ হাঁ হ'ব অ'কে অ'কে বাবা অ'কে অ'কে ঠিক আছে সোণটো ৰাখিছোঁ দিয়া সহায় কৰিবা দেই বোপাই